অঁ মই হীৰেণ কোঁৱৰে কৈছোঁ আমাৰ অসমৰ থলুৱা বস্তু যিবিলাক আমাৰ ৰন্ধন কৰিবলৈ দৰকাৰ হয় সেইবিলাক পোৱা যায় নে নাযায় অঁ ব্যৱহাৰ হয় ৰন্ধনৰ ক্ষেত্ৰত কি কি ব্যৱহাৰ হয় যেনেকৈ ঘৰুৱা যিবোৰ বাৰীতে কৰিব পাৰি অঁ জালুক জালুক ৰচুন আদি পায় অঁ হয়

অঁ তেনেহ'লে ৰন্ধনৰ বস্তুখিনি সব ঘৰতে পায় অঁ অঁ ঘৰ ঘৰৰ বাৰীতে কৰা হয় আৰু ঘৰৰ বাৰীতে কৰা হয়নে অঁ অঁ অঁ

অঁ অঁ আকৌ সকলো সকলো বস্তু ঘৰতে পোৱা হয় আৰু অঁ অঁ চব্জি চব্জি বনাবলৈ যিখিনি বস্তু লাগে

হ'ব নহ'লে অঁ অঁ অঁ অঁ অঁ হ'ব নাই কল নাই হ'ব থওক নহ'লে দেই অঁ